আমাৰ ঘৰত কামবোৰ ভাগ কৰি লোৱা হয় আৰু মতা মানুহৰ কামখিনি মতা মানুহে কৰে আমাৰ মাইকী মানুহৰ কামখিনি ভিতৰুৱা কামখিনি মাইকী মানুহে কৰা হয় মতা মতা মানুহে এতিয়া গৰু উলিয়ালে ছাগলী দিলে গৰু এৰাল দিলে গোবৰ পেলালে গাখীৰ খিৰালে তাৰপিছত এনেই এইবিলাক শাক পাচলি বজাৰ কৰিব থুকীয়া লগীয়া থাকিলে বজাৰ কৰিলে আলহী দুলহী আহিলে মাছ পুঠি আনিলে মেলিলে তাৰপিছত যেনিবা হেৰি খেতি বাতি সেইখিনি মতা মানুহৰ কামেই কোৰ মৰা হাল বোৱা সেইখিনি মতা মানুহৰ কাম আৰু মাইকী মানুহৰ কামখিনি হ'ল ভিতৰৰ ৰন্ধা বঢ়া আলহী আহিলে বনাই মেলি দিয়া ভাত বনোৱা চাহ দিয়া গোবৰ ভাত বনোৱা চাহ দিয়া চোতাল সৰা ঘৰ সৰা তাৰপিছত আলহী দুলহী শুশ্ৰূষা কৰা আৰু কেতিয়াবা মতা মানুহ নাথাকিলে মতা মানুহৰ কামখিনিও মাইকী মানুহে কৰিবলগীয়া হয় আজিকালি মতা মাইকীৰ কোনো পাৰ্থক্যই নাই বাৰু গোটেইখিনি কাম মতা মানুহৰ কামখিনিও কেতিয়াবা মাইকী মানুহে কৰিবলগীয়া হয় মতা মানুহ নাইকিয়া অৱস্থাত মাইকী মানুহেও কৰিবলগীয়া হয়